হেল্ল' অঁ কওকচোন বাইদেউ অঁ হয় হয় হয় কওকচোন অঁ অঁ ঠিক আছে হ'ব বাৰু হৈ যাব আপুনি টেনশ্যন ল'ব নালাগে মই আপোনাক ঠিক আছে আপোনাক মই যিমানখিনি পাৰো আপোনাক মই সিমানখিনি হেল্প কৰি দিম আপুনি কওকচোন কি থিয়েটাৰ আনিব বিচাৰি হেঙুলখন আনিব নেকি আপুনি হয় হয় অঁ হয় আপুনি হেৰি কৰক সেই আপুনি হেঙুল থিয়েটাৰখনে আনক হেঙুল থিয়েটাৰখন নিশ্চয় ভাল হ'ব আৰু আপোনাৰ হেঙুল থিয়েটাৰখনত এতিয়া ধৰক আপোনাৰ বহুতখিনি মানে আগুৱাই গৈ আছে হেঙুল থিয়েটাৰখনে আপোনাৰ ভাল হ'ব এতিয়া যদি আপুনি আনে আৰু আৰু আপোনাৰ লগত এতিয়া এনেকি আপোনালোকে কি গোটৰ ফালৰ পৰা আনিবনে কি নে আপুনি ও হু অঁ অঁ নিশ্চয় নিশ্চয় নিশ্চয় লাগিব আৰু অঁ হয় হয় হয় হয় হয় দাদা আপুনি কম কৰক যিখিনি ধৰক আপোনাৰ গোটৰ মহিলাখিনি আছে গোটৰ মহিলাখিনিৰ লগত আপুনি ধুনীয়াকে কথা বতৰা পাতক তাৰোপৰি আপুনি যাক আৰু লগত মানে ল'ম বুলি ভাবিছে যিখিনি আকৌ সদস্যক বাহিৰা সদস্যক আপুনি ল'ম বুলি ভাবিছে আপোনালোকে আলোচনা কৰক মীমাংসা কৰক কেনেকে কি কৰিব লাগিব কোনখন থিয়েটাৰ আনিলে ভাল হ'ব এতিয়া মইতো কৈছোঁ আপোনাক ধৰক হেঙুল থিয়েটাৰখন আনিলে আপোনাৰ ভাল হৈ যাব হা কিন্তু তথাপিতো এতিয়া ধৰক আপোনালোকৰ দহজন আছে আকৌ যদি আপুনি বাহিৰা মানুহ দহজন লয় তেনেকুৱাকে আপোনালোকৰ বিছজন হ'ল আপুনি সৈতি একিছজন হ'ল ন একিছজন মানুহৰ মোটামুটিটো একে হ'ব লাগিব লাগিব নে হয় তেতিয়াহ'লে আপোনালোকে মানুহৰ মাজত মানে আলোচনা বিলোচনা কৰি লওক তাৰোপৰি আপোনালোকে টিকটৰ চিষ্টেমবিলাক জানি লওক মানে এই ফাৰ্ষ্ট শ্বু ছেকেণ্ড শ্বু কেনেকে চলাব এতিয়া আপোনালোকৰ তাত আপুনি জানিব ন মইতো নাজানো ন এতিয়া ধৰক তেনেকুৱাকে থিয়েটাৰখন নিয়াৰ পিছত আপোনালোকৰ ফাৰ্ষ্ট শ্বুত মানুহ হ'বনে ছেকেণ্ড শ্বুত মানুহ হ'ব এতিয়া অলৰেডি পৰীক্ষাবিলাক চলি আছে আপোনাৰ ফাইনেল হাই ছেকেণ্ডাৰী ফাইনেল চলি আছে তাৰোপৰি আপোনাৰ তাৰোপৰি আপোনাৰ মেট্ৰিক পৰীক্ষা চলি আছে অলপ অসুবিধা হৈ আছে কিন্তু আপোনালোকৰ আপোনালোকৰ মানে থিয়েটাৰখন আনিব বিচাৰিছে যদি আপোনালোকে থিয়েটাৰখন আনে কমচে কম আপুনি মাৰ্চৰ মাহটো যাব দিয়ক মাৰ্চৰ মাহটো গ'লে মানে আপোনাৰ হয় হয় হয় মাৰ্চৰ মাহটো গ'লে মানে কি হ'ব আপোনালোকৰ সুবিধা হ'ব মই আপোনালোকৰ ভালৰ কাৰণে কৈছোঁ কাৰণ আপোনালোকে ইমান টকা পইচা ভৰি এখন আপোনালোকে থিয়েটাৰ আনিব ন মই কৈ আছোঁ আপুনি শুনি যাওক বাইদউ মই কৈ আছোঁ আপুনি এতিয়া কথা ক'ব নালাগে ত আপুনি মই ময়ো মানে মোৰ কোৱা হোৱাৰ পিছত আপুনি ক'ব হাঁ এতিয়া মানে মই কি ক'ব বিচাৰিছোঁ আপোনালোকে নাই বুলিও ত্ৰিছ ত্ৰিছজন বা পঁচিছজন মানুহ আপোনালোকে মিলিজুলি থিয়েটাৰখন আনিব ন ইয়াত আপোনালোকে বহুত টকা পইচা খৰচ কৰিব লাগিব তাৰে মাজত ভাল বেয়া মানুহ থাকিব চবেৰে চবৰ মনবিলাক একে নহয় ন গতিকে আপোনাৰ আপোনালোকে মিলা মিলি কৰক থিয়েটাৰখন আপোনালোকে এই ফাৰ্ষ্ট শ্বু ছেকেণ্ড শ্বু দুইশ্বু চলাই ন একশ্বু চলাই ধুনীয়াকে আপোনালোকে বহি লওক বহি লৈ কিনে ধুনীয়াকে এখন মিটিং হ'ব কাৰণে আপোনালোকে পাতক আপুনি বহী ল'ব কলম ল'ব বহী কলম লৈ গোটেইকেইজনী মতামতবিলাক লিখিব আৰু তাতে মেইন মানে মেইন দুজন লিডাৰ থাকে ন যেনেকুৱা প্ৰেচিডেণ্ট ছেক্ৰেটোৰী থাকে ন তেনেকুৱাকে আপনাৰ আপোনালোকে দুজন লিডাৰশ্বিপ ল'ব এইবিলাক কথা এক্সোৱেলি মই আপোনাক ক'ব নালাগে দিয়কচোন তথাপিতো আৰু মই আপোনাক মোৰ ফালৰ পৰা ক'ব লগাখিনি কৈছোঁ আৰু হা কিন্তু আপুনি পাৰে যদি হেৰি মাৰ্চৰ পিছত আনক মানে আপোনাৰ মাৰ্চৰ ওঠৰ তাৰিখ মানে চাগে আপোনাৰ মেট্ৰিক পৰীক্ষা নেকি হয় হয় হয় হয় যদি মাৰ্চৰ ওঠৰ তাৰিখে আপোনাৰ মানে পৰীক্ষা চেছ হয় তেতিয়াহ'লে আপুনি মাৰ্চৰ ত্ৰিছ তাৰিখৰ পৰা আপুনি আনিবও পাৰে থিয়েটাৰখন মাৰ্চৰ মাহতে আপুনি আনি দিব পাৰে আৰু হয় এতিয়া চাওক অঁ দামটোতো এখন এতিয়া আপোনালোকৰ থিয়েটাৰ আনিব গ'লে মানেতো এতিয়া এটা আপোনাৰতো হেভি এমাউণ্টেই পৰি যায় ন এতিয়া ধৰক তাতে মোৰ মানুহ থাকিব ধৰক মোৰ সহকৰ্মী থাকিব বহুতখিনি মানুহ থাকে ন আমি এতিয়া ধৰক তাতে আমি নাইবোলে চল্লিছজন মানুহ জড়িত হৈ আছে ন পঁইত্ৰিছ চল্লিছজন মানুহ আহিব অলৰেডি চিয়াৰ টেবুল গোটেইখিনি অলৰেডি চবখিনি আমাৰেেই থাকিব ন তথাপিতো আপুনি আমাক পাৰ ডে আপুনি তথাপিতো মই আপোনাক কম পাৰ ডে আপুনি আমাক চামথিং আপুনি দুই লাখ আঢ়ৈ লাখৰ ভিতৰত পাৰ ডে আমাক দিব লাগিব এতিয়া আপুনি কি বিচাৰে কি ভাবে আপোনালোকে আলোচনা কৰি লওক এতিয়া চাওক আপোনালোকে দুইশ্বু যদি চলায় দুইশ্বু যদি চলায় তেতিয়াহ'লে আপোনালোকৰ বহুত লাভ আছে আৰু যদি আপোনালোকে একশ্বু চলাব যায় তেতিয়াহ'লে আপোনালোকৰ লাভটো তাৰমানে আপোনালোকে কম দেখিব গতিকে আপোনালোকে যেতিয়াই মহিলাখিনি ওলাই আহিছে হয়নে নহয় গতিকে আপোনালোকৰো ভাল হওক মই বেয়া হোৱাতো নিবিচাৰোঁ আপোনালোকে দুুইশ্বুৱে চলাই দিয়ক

হয় হয় হয় হয় হয় হয় হয় হয় হয় হয় নিশ্চয় নিশ্চয় নিশ্চয় নাই নাই আপুনি ফোন কৰিছে ভালেই কৰিছে আৰু মোৰ তাতে আপোনাৰ বুলি নহয় মানে ধৰক বহুত কাষ্টমাৰে মোক ফোন কৰি এতিয়া মই যাক যেনেকে কথা ক'ব লাগে মইতো তেনেকে কথা ক'ব লাগিব হয়নে নহয় গতিকে এতিয়া মোৰ এতিয়া আপোনালোকে যদি এনেকুৱাকে ভাবিছে তেতিয়াহ'লে মাৰ্চৰ মাহত আনো বুলি ভাবিছে তেতিয়াহ'লে আপোনালোকে আৰু মোক এবাৰ মানে মোটামুটি আপোনালোকে পঁচিছ তাৰিখমানে একবাৰ কল কৰিব আপোনালোকে তেতিয়াহ'লে মানে মোৰো ভাল হ'ব তেতিয়া মানে চিয়ৰ হ'ব পাৰিম আৰু তেতিয়া আপোনালোকো চিয়ৰ মইও চিয়ৰ ন হু হু ঠিক আছে তেতিয়াহ'লে আপুনি এটা কাম কৰক আজি আপোনাৰ আজিতো আপোনাৰ অলৰেডি চালে চৌব্বিছ তাৰিখেই হ'ল ন অঁ অঁ চৌব্বিছ হ'লে আপোনাৰ পঁচিছ তাৰিখ কালি হ'ল তেতিয়াহ'লে আপুনি মোক কালি ৰিজাল্টটো দিব আপুনি ন কালি আপুনি ৰিজাল্টটো দিব আপুনি দিয়াৰ পিছত আলোচনা বিলোচনা কৰি মোকো মানে এডভান্সত অকণমান পইচা দিব লাগিব এতিয়া ইমান ডাঙৰ এখন মই থিয়েটাৰ এখন আনিব লাগিব ন মুখৰ কথাটো নহয় ন লেখালেখি কৰিব লাগিব গতিকে গোটেইখিনি কথা আমি আজিয়ে পাতি চেছ নকৰোঁ আজি হ'ব বাৰু ন অঁ ঠিক আছে অঁ ঠিক আছে ঠিক আছে ঠিক আছে ঠিক আছে অঁ ধন্যবাদ ধন্যবাদ